হয় হয় অ মোক অ যাম যাম আপুনি এতিয়া কোনদিনাখন যায় একেলগে যাম আৰু হয় নেকি অ

অ ময়ো ভাবিছোঁ অ হয় বিশালত বস্তু

অ ফেনাইলৰ পৰা ধৰি অ আজিকালি বিশালত হয় বিশালত গৈছোঁ গৈছোঁ মই অ এই বিশালত এয়া খোৱাৰো হয় সামগ্ৰীও পায় নহয় এতিয়া মচুৰ দাইল মিঠাতেল এনেকুৱাখিনি বস্তুও কিনিবলৈ পায় অ সস্তা বাৰু কাপোৰ কানিখিনি বিশেষকৈ খোৱা বস্তুখিনিহে তাৰ ভাল মই আগে পিছে আনিছোঁ নহয়

অ হ'ব হ'ব হয় কোনদিনাখন যায় আপুনি খবৰটো দিব আৰু হয় এই অ এইকেইদিনত বহুত ভিৰ হ'ব সেইকাৰণে সোনকালে যোৱাই ভাল হ'ব বিশাললৈ